অঁ হয় কোৱাচোন অঁ অঁ যাব লাগিছিল আকৌ তুমি কেতিয়া যাবা অঁ ব'লা নহ'লে কাইলৈকে যাওঁ মই এই এতিয়া সেই থাৰ্ড গ্ৰেডৰ কাৰণে এশ কেইখনমান আনিব লাগিব আছাম ইয়েৰ বুকখনকে আনিম নহ'লে আৰু চাই লওঁ কি কি আনো তুমি অঁ অঁ ময়ো আনিব লাগিব পৰীক্ষাও পালেহি নহয়

অঁ হ'ব বাৰু কি কৰিছা অঁ ভাত খালা নহয় অঁ চাই ল'ব লাগিব বাৰু অঁ অঁ হ'ব দিয়া নহ'লে কাইলৈ আমি যাম আৰু নহ'লে